এক লাখ বিশ হেজাৰ পাঁচশ পাঁচ দুই লাখ ত্রিছ হেজাৰ সাতশ সাত তিনি লাখ চাৰি হেজাৰ সাতশ দুই পাঁচ লাখ দহ হেজাৰ আঠশ তিনি ন লাখ বিশ হাজাৰ পাঁচশ দুই এক লাখ বিশ হাজাৰ দুশ তিনি পাঁচশ ছয়শ পঞ্চাছ